আমাৰ গাঁৱত এজন ব্ৰইলাৰ বেপাৰী আছে তেওঁ গাড়ীত দূৰৰ পৰা ব্ৰইলাৰো আনে আনি গাঁৱৰ গাঁৱৰ দোকানবোৰত দিয়ে আৰু গাঁৱে গাঁৱে প্ৰতি গাঁৱে গাঁৱে যায় দোকানে দোকানে তেওঁ ব্ৰইলাৰ দিয়ে দি পিনে তেওঁ তেওঁ দুটা তিনিটাকে দিয়ে প্ৰত্যেকখন দোকানত আৰু তেওঁৰ লগতে ব্ৰইলাৰ গাড়ীখনৰ লগতে মিনাৰেল পানী বটলো ওঠাই লৈ ফুৰে মিনাৰেল বটল পানীও দোকানে দোকানে দিয়ে দি তেওঁ বহুত টকা ইনকাম কৰে ঘৰতে তেওঁ ৱাটাৰ ছাপ্লাই আছে ৱাটাৰ ছাপ্লাই তাতে মিনাৰেল পানী কৰে মিনাৰেল পানী ভৰাই পিনে ব্ৰইলাৰ গাড়ীতে তেওঁ এবাৰ এবাৰ যদি ব্ৰইলাৰ আনে আগবেলা তেতিয়া গোটেই গোটেই এৰিয়াটো ঘূৰি পিনে তেওঁ ব্ৰইলাৰ দি ফুৰে আৰু যদি কেনেবাকৈ কোনোবাই বিয়া সবাহ সকামত ব্ৰইলাৰ দৰকাৰ হয় তেতিয়া তেওঁ তেওঁক ফোন কৰে বা লগ কৰি তেওঁ ব্ৰইলাৰ লয় আৰু গাঁৱত যদি খানা চানা কিবা খাবলৈ হয় তেওঁ পাই ব্ৰইলাৰ লয় আৰু ব্ৰইলাৰ খোৱাখিনি ব্ৰইলাৰ খায় আৰু বাকীবোৰে যদি পানী খোজে কোনোবাই তেতিয়া পানীও তেওঁ গাড়ী টানি পানী দিয়েহি তাৰপা তেওঁ এনেকৈ ব্ৰইলাৰ বিক্ৰী কৰি কৰি তাৰমানে আজি আমি চাৰি পাঁচ বছৰমানৰ পৰা দেখিছোঁ তেওঁ অকল তাৰমানে ব্ৰইলাৰ বিক্ৰী কৰি থাকে ব্ৰইলাৰ বিক্ৰী কৰিয়ে তেওঁ ঘৰখন ল'ৰা ছোৱালী পঢ়াইছে ঘৰ পকা কৰিছে গাড়ী মটৰ চাইকেল কিনিছে তাৰপা চাৰিচকীয়া কিনিছে সেই চাৰিচকীয়াখনতে তেওঁ গোটেই দিন হ প্ৰতিদিনেই ৰাতিপুৱাই আঠটা নটামান বজাত প্ৰতিদিনে প্ৰতি ডেইলি ব্ৰইলাৰ আনে গাঁৱে গাঁৱে আৰু দোকানবোৰত তেনেকৈ দি ফুৰে আৰু তেওঁ তেনেকৈ ব্ৰইলাৰ লগতে পিছবেলা আকৌ গাড়ীখনত মিনাৰেল পানী বটল লৈ আহে মিনাৰেল বটল পানী বটলো তেনেকৈ গোটেই দোকানে দোকানে তেওঁ দি ফুৰে আৰু গাঁৱতো যদি তেনেকৈ ক'ৰবাত যদি বিয়া সবাহ কিবা সকাম নিকাম হয় তেতিয়া সেই পানী বটল তেওঁ পাই লয় মিনাৰেল পানী বটল তেতিয়া তেওঁ পাই লয় তেওঁক কৈ দিলে বা ফোন কৰি দিলে তেওঁ মিনাৰেল পানী বটল কাক কেইটা লাগে দি ফুৰে তেওঁ বহুত টেঙৰ আৰু তেওঁ ইনকামো বহুত টকা হৈছে কাৰণ কেলে তেওঁ সেইটো ইনকামতে ব্ৰইলাৰ বা পানী বিক্ৰী কৰিয়েই তেওঁ ঘৰখন সম্পূৰ্ণ চলাই আছে চৰকাৰে চাকৰি নোহোৱাকৈ ল'ৰা ছোৱালী পঢ়াই আছে আৰু আৰু এনেকৈ গাড়ীখন গাড়ী মটৰ কিনি তাৰমানে এইখনৰ পিছত সেইখন গাড়ী কিনিছে কিনি কিনি কিনি তেওঁ চাৰি পাঁচখনমান গাড়ীও হ'ল মটৰচাইকেলৰ পৰা আদি কৰি চাৰিচকীয়ালৈকে তেওঁ কেইবাখনো চাৰি পাঁচখনমান গাড়ী হ'ল আৰু তেওঁ মানে ইমানেই ভাল মানুহক পটককৈ ৰাস্তাই দি আহিলে মাত এষাৰ বা হাঁহিটো মাৰি থৈ যায় আৰু দোকানে দোকানেটো ৰখিব লাগে তেওঁ তেনেকেই মানুহৰ লগত তেওঁ ভাল চিনাকি মানুহৰ লগত তেওঁ ভালদৰে মিলিবও পাৰে অচিনাকি মানুহৰ লগতো কথা বতৰা ধুনীয়াকৈ পাতে তাৰমানে মানুহৰ লগত মিলি জুলি থাকে কাৰণে তেওঁৰ এই তেওঁৰ বেপাৰ ভাল সিহঁতে ভালকৈ চলি আছে তেওঁ তাৰমানে কম কেতিয়াবা দুটকা চাৰি টকা এৰিও দিয়ে খুচুৰা পইচাবোৰ আৰু মানুহক ধাৰলেও দিয়ে তাৰপিছত আৰু এজন আছে শাক পাচলি বেপাৰী শাক পাচলি তেওঁ চব্জি বেপাৰ কৰে তেওঁ চবজি ডেইলি ডেইলি ডেইলি দোকানত মেলে চব্জি আৰু দিনত বুধবাৰে বা শনিবাৰে বজাৰৰ পৰা বুধবাৰে বজাৰ তোমাৰ আপোনাৰ বজাৰ এইবোৰ বজাৰৰ পৰা শাক পাচলি আনে শাক পাচলিতো বহুত দাম আপোনালোকে জানেই বিলাহী আশী টকা নব্বৈ টকা তাৰপা কবিও সত্তৰ টকা ষাঠি টকা তেনেকৈ আকৌ জলকীয়া ধনিয়া পালেং মৰিচা লাই শাক এনেকৈ কৰি গাজৰ যিমান যি ধৰণৰ কেঁচা শাক পাচলি আছে তেওঁ সকলো শাক পাচলি আনে আনি দোকানে দোকানে বিকে ৰাতিপুৱাই সোনকালে তেওঁ শাক পাচলি আনিবলৈ যায় ছটা চাৰে পাঁচটা বজাতে তেওঁ শাক পাচলি আনিবলৈ যায় বজাৰৰ পৰা আনি তেওঁ ঘৰ ঘৰৰ ৰাস্তা কিনাৰৰ দোকানত ডেইলি মেলে তাৰপিছত কিছুমান এটা এটা চব্জি বেয়া হৈ যায় কিন্তু বেছিভাগে বিক্ৰী হয় আৰু তেওঁ ইমান ভা টেঙৰ মানুহ চব্জি য'ত বেছি বিক্ৰী হয় তাতহে বজাৰ মেলে আৰু বহুত টকা তেওঁ ইনকাম কৰিছে তেনেকৈ ইনকাম কৰি তেওঁ এখন মটৰচাইকেল মটৰচাইকেল তাৰপিছত আকৌ স্কুটি চাৰিচকীয়া তাৰ ল'ৰা পঢ়াইছে ল'ৰাবোৰক ল'ৰাক পঢ়োৱাৰ কলেজত যাবলৈ বা চা স্কুটি কিনি দিছে ছোৱালীক ল'ৰাকো মটৰচাইকেল কিনি দিছে তাৰপিছত আকৌ সৰু ল'ৰাহঁতকো চাইকেল কিনি দিছে তেনেকৈ আৰু আমাৰ ওচৰত আৰু এজন আছে সেইজন হ'ল আপোনাৰ চুলি চুলি কাটে চুলি কাটি তেওঁ চুলি কাটি কাটি সৰু এখন চে চেলুনত চুলি কাটিছিলে সেই চুলি কাটি কাটি তেওঁ এতিয়া মটৰচাইকেল ল'লে স্কুটি ল'লে লৈ ঘৰখনো চলাই আছে ঘৰখন ভালকৈ চলাই আছে আৰু ঘৰ দুৱাৰ তোমাৰ আপোনাৰ পকা বনালে আৰু পদূলি মুখৰ পৰা একদম গোটেই চোতাল তদাল পিছ কৰি ল'লে মাইকীজনীকো এখন স্কুটি কিনি দিছে আৰু চুলি কটা দেওবাৰে দেওবাৰে তেওঁৰ দোকানত বহুত চুলি কটা মানুহ আহে আপোনাৰ ওচৰত বেটলিয়ান কেম্পৰ তিনিটা চাৰিটা আছে বেটলিয়ান কেম্প সেই বেটলীয়ান কেম্পকেইটা বেটলীয়ানখিনিয়ে তেওঁৰ দোকানতে চুলি কাটে আও তেওঁ দেওবাৰে বেছি চুলি কটা মানুহ পায় তেওঁ ইনকামটো বেছি দেওবাৰে হয় তেওঁ বহুত টকা ইনকাম কৰে আৰু লগতে তেওঁ দোকানত আজিকালি তেলো বিকে তেল বিকে তাৰপিছত মটৰচাইকেলৰ বা চাৰিচকীয়া এইবোৰ ডিজেল পেট্ৰ'ল চব তেলে ৰাখিছে চব তেলে বিকে আৰু তেওঁ ধান চাউলো এনেকৈ বহুত খেতি কৰে লোকক কৰোৱাই পইচা পাই পিনে চব লোক কৰোৱাই লোকক কৰোৱাই পিনে তেওঁ ধানো বহুত বহুত পাইছে আৰু তেওঁ ঘৰটো পকা কৰিলে পকা কৰি পিনে এতিয়া কি কৈছে তেওঁ দোকানত দোকানত গুগল পে' কৰে মোবাইলৰ ৰিচাৰ্জ ভৰাই তাপা অনলাইন মাৰে তাপা কাৰেণ্টৰ বিলো ভৰাই তেনেকৈ তেওঁ কৰি কৰি তেওঁ এতিয়া ঘৰত মানে মন নবহাই হ'ল ইনকামটো প্ৰায় বেছি হৈ গৈ গৈছে নাই সেইটো পিছত সেইটো দোকানত যেতিয়া প্ৰথমে চুলি কটাৰ পৰা আদি কৰি এতিয়া তেল বিকে তেলৰ পৰা আকৌ দেখোঁ এতিয়া ৰিচাৰ্জ মোবাইলৰ মোবাইলৰ ৰিচাৰ্জ তাৰপিছত আকৌ তেল হেৰি কৰে এইটো গুগল পে' এনেকৈ কৰি কৰি তেওঁ এতিয়া ইনকাম দিনক দিনে বাঢ়ি গৈছে আৰু দুখন তিনিখন গাড়ী লৈছে আৰু কাইলৈ পৰহিলৈ ঘৰ বোলে চৰ্ট দিব বোলে আকৌ লেট্ৰিন বাথৰুমো তেনেকৈ পকা কৰি তেওঁ ইনকাম কৰি কৰি বহুত ঘৰ লেট্ৰিন বাথৰুমো চৰ্ট দি বনালে আৰু ল'ৰা ছোৱালী ভাল স্কুলত পঢ়াইছে কালি পৰহি তেওঁ কালি পৰহিলৈ তেওঁ আৰু ভাল ভালকৈ ডাঙৰকৈ বিজনেছ আৰম্ভ কৰিব পাৰিব